অঁ কি কৰিছে কি কি

তাৰপিছত আকৌ বোলে অৰুণোদয় ফৰ্ম বোলে নাম ভৰাব পাৰি বোলে এতিয়া নতুন কেনে এতিয়া আকৌ নতুনকৈ আহিছে নহয় নোপোৱাবিলাকৰ মই পাওঁ আকৌ সেইটোৰপৰাহে আপোনাক কৈছোঁ বোলো আপুনি নাপায় নহয় বোলো ফৰ্ম কেনেবাকৈ এপ্লাই কৰিব পাৰিলেহেঁতেনবা

অঁ মই কেনেকৈ মানে কাগজ মানে কি আমাৰ পঞ্চায়তৰ যিজন প্ৰেচিডেণ্ট প্ৰেচিডেণ্টৰ হাতত মানে কাগজখিনি দিছিলোঁগৈ তাৰপৰা আকৌ পঞ্চায়তৰপৰা আকৌ মানে অৰুণোদয় কেন্দ্ৰলৈ পঠিয়ালে অৰুণোদয় কেন্দ্ৰত অনলাইন কৰি পিনি অনলাইন কৰিলোঁ মানে অনলাইন কৰিলোঁ ৰিচিপ্ট এটা দিলে আকৌ ৰিচিপ্টটো দি পিনি সেয়া পঞ্চায়তত দিলোঁগৈ আৰু সেনেকৈ কৰিব পিনি হৈছিলে আপুনি বা এতিয়া কেনেকৈ কৰিছে আকৌ এতিয়া

অঁ আপুনি এবাৰ অনলাইন কৰি চাবচোন অৰুণোদয় কেন্দ্ৰন গৈ পিনি তেতিয়া হয়বা অৰুণোদয় কেন্দ্ৰতে দিব পঞ্চায়ততে দিব বা ফৰ্মখন অঁ পঞ্চায়ত দিব পঞ্চায়তৰ পৰা আনি আপুনি অৰুণোদয় কেন্দ্ৰলে আহি ধৰি লওক ফৰ্মখন ফিল আপ কৰি পিনি আকৌ হেৰিয়ত জমা দিব লাগিব পঞ্চায়ত গৈ পিনি আগতীয়াকে আপুনি অৰুণোদয় কেন্দ্ৰত অনলাইন কৰি ল'ব অনলাইন কৰিলে গম পাবই দেখোন ডকুমেণ্টছ ধৰি লওক আধাৰ কাৰ্ড পাছবুক আজিকালি আধাৰ কাৰ্ড আৰু পাছবুকহে বৰকৈ ভোটৰ কাৰ্ড পান কাৰ্ডবিলাক বৰ হেৰি নহয়েই এইবিলাক ৰেচন কাৰ্ড কিবাকিবি আপুনি লৈ যাবচোন বাৰু ফটো চটো লৈ পিনি অৰুণোদয় কেন্দ্ৰলৈ অৰুণোদৰ কেন্দ্ৰ অঁ কাইলৈ কৰি পিনি চাবগৈচোন